আমাৰ পৰিয়ালত দীৰ্ঘকাল চলি অহা সাংস্কৃতিক পৰম্পৰা হ'ল যেনে বিয়া বিয়াত আমাৰ এতিয়া ল'ৰা ঘৰৰ পৰা ছোৱালী ঘৰত বা ছোৱালী ঘৰৰ পৰা ল'ৰা ঘৰত আখৰা পঠায় পঠালে বামুণ বা গুণকৰ দ্বাৰা এইবিলাক মিলাই চায় যোৰা আহিছে নে নাই তাৰপিছত যে যেতিয়া যোৰা আহে তেতিয়া খাতা দিন কৰিব যায় দৰাৰ ঘৰত আমাৰ মানে ছোৱালী ঘৰৰ পৰা দৰা ঘৰত দিন কৰিব যায় গ'লে দিন যেতিয়া মানে দিন ভাল দিন চাই দিন কৰে সেইটোক আমাৰ খাটাৰ ভাৰ বুলি কয় তাৰেপিছত আৰু যেতিয়া দিন কৰি আহাৰ পিছত বাকী চলি থাকে ঘৰত তাৰপিছত তাৰপিছত খ খাটাৰ ভাৰ হৈ যায় সেইটো খাটাৰ ভাৰ কৰাৰ পিছত কেতিয়াবা দৰাৰ ঘৰৰ পৰা ছোৱালী ঘৰত যায় বা ছোৱালী ঘৰৰ পৰা দৰাৰ ঘৰত মানুহ আহে তাৰপিছত জোৰোন আহিলে জোৰোন আহে বিয়াৰ আগদিনা কোনোবাই বিয়াৰ আগদিনাই জোৰোন দিয়ে কিছুমানে বিয়াৰ দুদিন আগত দিয়ে তেনেকুৱা পৰম্পৰা জোৰোন জোৰোনত দৰা ঘৰৰ পৰা জোৰোণ দৰা ঘৰৰ পৰা যেতিয়া জোৰোন লৈ যায় কইনা ঘৰত তেতিয়া কইনা কইনাৰ লগ মানে কি কইনাৰ যিখিনি সামগ্ৰী কইনাক দৰকাৰ সেইখিনি দৰা ঘৰৰ পৰা দি দিয়ে কইনাজনীক যেনেকুৱা সোণৰ গহনা কাপোৰ পাটৰ কাপোৰ মুগাৰ কাপোৰ কাপোৰ দছ বাৰযোৰ কাপোৰ লগত দিয়ে কাপোৰ বা আমাৰ আমাৰ আমাৰ নিয়ম আমাৰ মতে আনা কাটা কাপোৰ দিব লাগে তামোল পাণ মাছ লাও এইবিলাক জোৰোনত দিয়া নিয়ম আমাৰ তাৰ পিছত আহিলেই বিয়াৰ দিনা বিয়াৰ দিনা ৰাতি তাৰপিছত জোৰোনত জোৰোনত সেন্দুৰ পিন্ধাই কইনাক কইনাক যিটো দৰাৰ মাকে কইনাক সেন্দুৰ পিন্ধাই আমাৰ তাৰেপিছত জোৰোনৰ পৰ্বটো যোৱাৰ পিছত পিছদিনা আহিলে বিয়া বিয়াত ৰাতিপুৱা শ্রাদ্ধ কৰে শ্রাদ্ধত অদিবাহ কৰে কইনাজনীৰ অদিবাহত কইনাৰ মূৰত তেল দিয়ে তাৰে পিছত পানী উঠাব যায় কইনাৰ মাকে আয়তীসকলক লগত লৈ ক পানী উঠাব যায় দূৰ দূৰণি পানী তুলি আনে আনি কইনাৰ মূৰত পানী দিয়ে ছালত পানী দিয়ে তাৰে পিছত কইনাক গা ধুৱাই ধুৱাই পিছবেলা ৰিচেপশ্যন কৰে তাৰে পিছত ৰাতি দৰা দ কই দৰা আহে দৰা দৰাৰ লগত দৰাৰ ল দৰাৰ লগত যিখিনি দৰাৰ লগত আহে বন্ধুবৰ্গ বা যি পৰিয়াল আহে দৰা আপ্যায়ন কৰে সিহঁতক তাৰে পিছত দৰা কইনা উলিয়াই বাহিৰত কইনা উলিয়াই বাহিৰত কইনা বাহিৰত উলিয়াই ল উলিয়াই দিয়ে তাৰপিছত বিয়াৰ পৰ্বতো হয় হোম যজ্ঞ কৰি বিয়া পাতে আমাৰ তাৰপিছত কইনা পঠাই কইনা ৰাতিপুৱা কইনা পঠায় দৰাৰ লগত কইনাজনী পঠাই দিয়ে তাৰপিছ পিছত আঠদিন পিছত আঠমঙলা দিয়ে আঠমঙলাত কইনা কইনা কেতিয়াবা দৰাৰ লগতে লৈ আহে কেতিয়াবা আগতে কইনাজনীক লৈ আহে ঘৰৰ মানুহে গৈ তাৰপিছত ল'ৰা ল'ৰাই লৈ আহে কইনা আনি আঠমঙলা পাতে আঠমঙলা পাতে কইনা লগত লৈ যায় ক কইনা লৈ যায় সেইদিনা তেতিয়াৰ বিয়াৰ পৰ্বটো আমাৰ মানে আঠমঙলা দিনা আৰু শেষ হৈ যায়